আমাৰ মুৰ্গীৰ ফাৰ্ম আছে মুৰ্গী ফাৰ্মত আমি দানা দিওঁ মুৰ্গীক মুৰ্গীক আমি মেডিছিন দিওঁ আৰু মেডিছিন আৰু দানা দিলেই ন'হব মুৰ্গী থকা জেগাখিনিও চাফা কৰিব লাগিব আৰু চাফা কৰিলে মুৰ্গীটো অলপ ডাঙৰ হ'ব ডাঙৰ হ'লে বেছিলে আমি পইচা বেছিকৈ পাম আমাৰ পৰিমাণটো বেছিয়ে হ'ব আৰু আমি আমাৰ ফিচাৰি আছে ফিচাৰিত আমি মাছ দিওঁ আৰু দানা দিওঁ ফিচাৰিত ৰাস্তা কাষৰ ফিছাৰিত গাড়ী আহিলে দৌৰে মাছ দৌৰিলেই মাছ বেছি ডাঙৰ হয় আৰু সেই মাছ বেচি আমি পইচা পাওঁ যিমানেই ডাঙৰ হয় যিমানে ওজন হয় সেই মাছটো বেচি আমাৰ লাভ হয় বেচি লাভ হয় আমাৰ সেই পইচাৰে আমি আকৌ ফিচাৰিত মাছ দিওঁ আমাৰ কিছুমান লোন লোৱা হয় ফিচাৰিত মাছ দিয়াৰ হৈ সেই লোনৰ কাৰণেই আমি মাছ বেছি সেই লোনৰ ধাৰ মাৰিব পাৰোঁ আৰু আমাৰ ঘৰত হাঁহ আছে হাঁহো আমাৰ ডাঙৰ হয় আমি হাঁহকো দানা দিওঁ দানা দি হাঁহে সেই বেচো সেই হাঁহৰ বিক্ৰী কৰা পইচাইদি হাহঁৰ পোৱালি জগাও আমি সেই পোৱালিও বিক্ৰী কৰোঁ সেই বিক্ৰী কৰাৰ আমাৰ ফাৰ্মখন বহুত ডাঙৰ হৈ যায় সেই ইনকামেদি আৰু চাফ চিকুণ কৰিও ৰাখিব লাগে চাফ চিকুণ কৰি নাৰাখিলে এই লেতেৰা হৈ থাকিলে সেই ইমান ডাঙৰ হ'ব নোৱাৰে আৰু পোক হ'ব পাৰে মানে বহুত যতন কৰিব লাগে আৰু বহুত দানা দিব লাগে আৰু মেডিচিনো দিব লাগে সেই সেই ফাৰ্মখন ডাঙৰ কৰিব লাগিলেই আমি মুৰ্গীক যতন ল'ব লাগিব যতন ল'লে আমাৰ ফাৰ্মখন বেছি ডাঙৰ হ'ব সেইকাৰণে আমি মেডিচিন দিওঁ দানা দিওঁ চাফ চিকুণ কৰোঁ